হেল্ল' অ মই ফোন কৰিছিলোঁ মানে খুড়ীদেউ হেৰি এই নতুনকৈ পাৰ্ক এখন খুলিছে আমাৰ বোলে মৰিগাঁৱত গতিকে আমি দুয়োজনীয়ে একেলগে মোৰ ল'ৰা ছোৱালীকেইটা লৈ পেলাই আৰু আপোনাৰ ল'ৰা ছোৱালীকেইটা লৈ পেলাই একেলগে বোলো পাৰ্কখন চাই আহিম বুলি ভাবিছিলোঁ অ অ অ পিকনিক খাই আহিম আকৌ সেই গাড়ী এখন ভাড়া কৰি ল'ম আৰু হা গাড়ীখন কিমান লাগে বা আৰু এতিয়া সেই গাড়ীখন ৰাজুৰ গাড়ীখন কিমান লাগে সুধিবিচোন বাৰু সুধি পেলাই মোক কথাটো জনাবি অ ফোনতে জনা জনি কৰিবি আৰু খুইদেউ এই গৰম বন্ধত ক'লৈকো যাব পৰা নাযায় যে আৰু ইহঁতেও যাওঁ যাওঁকৈ আছে কৈছে মা ব'ল পাৰ্কখন চাই আহোঁগৈ নতুনকৈ এখন পাৰ্ক খুলিছে মই বোলো ৰ'বাচোন আমি এতিয়া অকলে যাম নিকি আৰু মই বোলো এয়া আমাৰ আই গৰাকীক বোলো লগ ধৰোঁ যদি আৰু খুইদেউ যাম বুলি কয় আমি একেলগে যাম বুলি মই কৈ থৈছোঁ সিহঁতক যদি আপুনি ইয়েছ দিয়ে তেতিয়াহ'লে আৰু যাব পাৰোঁ আৰু অ অ তাৰিখটো আপুনি ল'ব আকৌ দাদাক সুধিবচোন তাৰিখটো কোন তাৰিখে যায়

অ বৃহস্পতিবাৰে এই যোৱা আগতে আমি হেৰি কৰিম দে এই আমাৰ সত্ৰতে বামুণীআটি সত্ৰতে মাহ প্ৰসাদ কেইটামান আগবঢ়াম দে দুয়োজনীয়ে অ কাৰণ কি আৰু ভকতৰ আশীৰ্বাদ এটা লৈ যাম ওলাই যাম যেতিয়া ঘৰৰ পৰা আৰু ভ্ৰমণৰ কাৰণে আৰু ন' ল'ৰা ছোৱালীকেইটা লৈ পেলাই বেয়া হ'ব জানো খুইদেউ অ অ আলোচনা কৰি লওঁ আৰু দুয়োজনীয়ে আৰু আ খুইদেউৱে পাঁচশ দিব মই পাঁচশ দিম দি পেলাই আমি মাহ প্ৰসাদ কেইটামান আগবঢ়াম সত্ৰতে তাৰপিছত আমি ল'ৰা ছোৱালীকেইটাক লৈ ওলাই যাম আৰু হাঁ অ অ হ'ব দে খুইদেউ এতিয়া ৰাখিছোঁ মই এয়া মানে কাম ধেই পৰি আছে মই ফোনটো কৰোঁতে অ হ'ব দে খুইদেউ